প্ৰথম উৰাজাহাজত উঠোঁতে মোৰ মন আৰু হৃদয় কঁপি দিছিল যিহেতুকে প্ৰথম অভিজ্ঞতা এই অভিজ্ঞতাৰ ভিত্তিত মই ভাবিছোঁ যে এটা নোপোৱা বস্তু পাইছোঁ আৰু এটা নোপোৱা বস্তুৰ পৰিভ্ৰমণ কৰিবলৈ পোৱাতো মোৰ মনত ইভাগেদি আনন্দও লাগিছে তথাপিতো জীৱনৰ প্ৰথমবাৰৰ বাবে বহুতো ভয় লাগিছিল এটাই মনত ভাবিছোঁ যে এটা নোপোৱা বস্তু পাইছোঁ যিটো বস্তুৰ জৰিয়তে চৰাই যেনেকৈ আকাশমাৰ্গত পৰিভ্ৰমণ কৰে ঠিক তেনেদৰে ময়ো আজি ভাবিছোঁ মনতে যে ময়ো আকাশমাৰ্গত ভ্ৰমণ কৰিবলৈ পাই মোৰ নিজৰটোকে জীৱনটোকে ধন্য মানিছোঁ সেয়েহে মই ভাবোঁ যে প্ৰতিজন ব্যক্তিয়ে বা প্ৰতিটো অভিজ্ঞতাৰ ফালৰপৰা নোপোৱা বস্তু পাবলৈ সকলোৱে চেষ্টা কৰে আৰু নোপোৱা বস্তু পিন্ধিবলৈ খাবলৈ সকলোৱে বিচাৰে সেয়ে ভাবোঁ প্ৰতিটো মুহূৰ্ততে সদায় মানুহে নতুন চিন্তা নতুন ভাৱনা ধাৰণা কৰিব লাগে উৰাজাহাজত উঠাতো এটা চখো লগতে জীৱনৰ এটা ভাল অভিজ্ঞতা পোৱা যায় যিহেতুকে অন্যান্য যান বাহনৰ ওপৰত ভিত্তি কৰি উৰাজাহাজ বহুত উন্নত আৰু বহুতো ধৰি লওক সুকলমে যাবপৰা এবিধ যাতায়তৰ সুচল ব্যৱস্থা যি ব্যৱস্থাৰ জৰিয়তে যুদ্ধ বিগ্ৰহ বা অন্যান্য সমস্যাৰ ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰত বেছি দ্ৰুত গতি কাম কৰিবলৈ সক্ষম হয় উৰাজাহাজৰ বিষয়ে বহুতো অভিজ্ঞতা পোৱা গৈছে যিহেতুকে মানুহে কোৱা আৰু কৰা তাত বহুত পাৰ্থক্য দেখা পোৱা যায় যেতিয়া মানুহ এজনে নিজ নিজেই সেই অভিজ্ঞতা উপভোগ কৰে তাৰ আনন্দই সুকীয়া আনন্দৰ ওপৰত ভিত্তি কৰি ক'ব বিচাৰোঁ যে প্ৰথম উৰাজাহাজত উঠা উঠা অভিজ্ঞতাটো চিৰস্মৰণীয় হৈ জীৱনৰ কাৰণে ৰৈ যায় কোনদিনা কোন সময়ত কেনেদৰে গতি কৰিছিলোঁ কোন স্থানলৈ গৈছিলোঁ সেই ভিত্তিৰ ওপৰত কৰি নিজকে ধন্য মানিব পাৰোঁ যিহেতু বৰ্তমান সময়ত উৰাজাহাজ এটা উল্লেখনীয় যাতায়াত ব্যৱস্থা যি যাতায়াত ব্যৱস্থাৰ জৰিয়তে এখন দেশৰপৰা আন এখন দেশলৈ যাবলৈ বা বয় বস্তু অতি কম সময়ৰ ভিতৰত কৰে দিবলৈ বা যিকোনো মহামাৰী দুৰ্যোগৰ ফলতো আমি সেই উৰাজাহাজ ব্যৱস্থা ক্ৰয় কৰিবলৈ সক্ষম হয় সেই দুৰ্যোগ প্ৰশমনৰ কাৰণে উৰাজাহাজ অতি সুচল ব্যৱস্থা মনৰ অভিজ্ঞতা ফালৰপৰা এটাই জানো যে এইটো এটা অতি আনন্দৰ দিন যিহেতু গাড়ী মটৰতকৈ উৰাজাহাজত উঠা স্বকেই আনৰ আনৰ যাতায়ত ব্যৱস্থাতকৈ বহুত উন্নত সেয়েহে মই ভাবোঁ সেইদিনাৰ কল্পনা বা সেইদিনা যি মনৰ অভিজ্ঞতা যি মনৰ দুখ বেদনা যি ভয়ভাৱ সকলোবিলাক পাহৰি পিছত যেতিয়া আমি নামো সেই অভিজ্ঞতা আনন্দত অপাৰ হৈ পৰিছিল যিহেতু এটা চিৰস্মৰণীয় দিন হিচাপে এইটো উৰাজাহাজত উঠাটো আমাৰ কাৰণে অতি দুৰ্লভ আছিল যদিও যেতিয়া আমি সুচলভাৱে এঠাইৰপৰা আন ঠাইত আমি নামিছিলোঁগৈ নমাৰ পাছত যেতিয়া আমাৰ বয় বস্তুবিলাক বিভিন্ন ধৰণে আমি পাইছিলোঁ সেই অভিজ্ঞতাও বেলেগ সেইকাৰণে ভাবোঁ উৰাজাহাজৰ ভয়ভাৱ উঠিলেও লাগিলেও সকলোবিলাক পাছত আমাৰ কি হয় মনৰ পৰা দুখ বেদনা বা ভয়ভাৱবিলাক আঁতৰি যায়